মই ডিজিটেল এপ পেমেণ্ট এপ ব্যৱহাৰ কৰোঁ মই বিশেষকৈ ফোনপে' জিপে' দুয়োটাই ব্য়ৱহাৰ কৰোঁ যদিও ফোনপে' মই বেছিকৈ ব্যৱহাৰ কৰোঁ ফোনপে' মানে এই এপবিলাক ফোনপে' হওঁক বা জিপে' হওঁক এপবিলাক লেনদেনৰ ক্ষেত্ৰত নিৰাপদ নহয় বুলি নাভাবোঁ যদিহে নিৰাপদ হ'লহেতেন সকলোৱে মানে চলাই নাথাকিলহেঁতেন কিন্তু চলোৱাৰ পদ্ধতিসমূহো আমি জানিব লাগিব জধে মধে যদি আমি এপটো ব্যৱহাৰ কৰোঁ হয়টো ক'ৰবাৰ পইচা ক'ৰবালৈ গুচি যাব আৰু ভুল ভুল এটা নম্বৰত পেমেণ্ট কৰিলে হয়টো আৰু আৰু আমি দেখাকৈ যদি সেই আমাৰ যিটো চিক্ৰেট নাম্বাৰ থাকে গোপন নম্বৰ থাকে সেই নম্বৰটো যদি সেই কোডটো যদি আমি আনে দেখাকৈ ব্যৱহাৰ কৰোঁ হয়টো বিপদত পৰাৰ সম্ভাৱনা থাকে তেতিয়া হয়টো নিৰাপদ নহয় বুলি মই ভাবোঁ যদি সাৱধানভাৱে এপটো ব্যৱহাৰ কৰে চাই চিতি তেতিয়া মই এইটো ভাবোঁ কোনোৱে বিপদত নপৰে মোৰ লগৰ বান্ধৱী এজনীৰ এনেকুৱা এটা ঘটনা হৈছিল ঘটনাটো মানে তাই এদিন বজাৰলৈ গৈছিল এখন দোকানত শ্বপিং কৰিছিল তাৰ পৰা তাই অন্য এখন মাৰ্কেটত গৈ ক'ত কেতিয়া তাইৰ কোনে কেনেকৈ কি কৰিলে তাই না গমেই নাপালে কিন্তু তাই চাইছে পাঁচ হাজাৰ টকা তাইৰ একাউণ্টৰ পৰা মাইনাচ হোৱা বুলি নাইকিয়া হোৱা বুলি মানে ডেবিট হোৱা বুলি অহ চ'ৰি ক্ৰেডিট হোৱা বুলি মেছেজ আহিল তেতিয়া তাই চেক কৰিলে ফোনপে'ত ফোনপে'ত যেতিয়া চেক কৰি দেখিলে তাইৰ একাউণ্টৰ পৰা পাঁচ হাজাৰ টকা নাই তেতিয়া তাই লগে লগে বেংকত গ'ল আৰু বেংকত গৈ তাই সুধিলে কিয় তাইৰ পৰা সেই সেই তাইৰ পৰা একাউণ্টৰ পৰা নিজে গম নোপোৱাকৈ কেনেকৈ তাইৰ নোহোৱা হ'ল তাই নিজেই নোলোৱাকৈ ক'তো পেমেণ্ট তাই নকৰাকৈ কেনেকৈ তাইৰ ফোনপে'ৰ পৰা বা বেংক একাউণ্টৰ পৰা পাঁচ হাজাৰ টকাতো নোহোৱা হৈ থাকিল তেতিয়া গ্ৰাহক মানে বেংক কৰ্তৃপক্ষই তাইক জনাইছিল যে তুমি হয়টো ক'ৰবাত ফোনপে' লেনদেন কৰিছিলা বা জিপে' লেনদেন কৰিছিলা তেতিয়া তোমাৰ কোডটো হয়টো কোনোবাই দেখি গৈছে আৰু লগতে সেই কোডটো ব্যৱহাৰ কৰি তোমাৰ পৰা পইচা উলিয়াই নিছে আৰু ততাতৈয়াকৈ তাইক সেই কোডটো চেঞ্জ কৰিব দিলে আৰু তাই চেঞ্জ কৰিলে তাৰপিছত আহি আমাক কথাটো ক'লে তেতিয়া আমি জানিলোঁ তেতিয়াৰ পৰা আৰু মই সাৱধানতাৰে সেই কোড নম্বৰটো মাৰোঁ গোপন যিটো আমাৰ নম্বৰ থাকে চিক্ৰেট নম্বৰ সেইটো নম্বৰটো কোনো নেদেখাকৈ মই ব্যৱহাৰ কৰোঁ কিন্তু এই এপৰ জৰিয়তে পে'মেণ্ট হোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰত কিন্তু সহায়ৰ সন্মুখীনো হৈছোঁ কাৰোবাৰ কিবা পে'মেণ্ট কৰিবলগীয়া থাকিলে হাতেৰে পইচাটো দিলে কোনো তথ্য নাথাকে লগে লগে যদি ফোনপে' কৰা যায় ফোনপে' হওঁক বা জিপে' কৰা যায় তাত লগতে তথ্যটো আমি পাওঁ কেতিয়াবা ভুল বুজাবুজি হ'লে সেই পে'মেণ্ট কৰা সেই পইচাটো মানে দেখুৱাই দিব পৰা সুবিধা এটা হৈ পৰে এটাত তথ্য তথ্য় হৈ পৰে